অ' দাদা ভালে আছে ক'ত আছে দাদা অঁ ত' আমাৰ মানে আপুনি যোৱাকালি আহিছিল আজি আজিয় দেখোন চৰৰ পৰা নতুনক চব্জি আহিল আপোনাৰ ত' যৌথ পৰিয়াল ত' চব্জি চব্জি লাগিব নেকি আপোনাৰ অহাকালি যে আহিছিল

আমাৰ ঘৰত নহয় কিন্তু ওচৰৰ মানুহৰ ঘৰৰে লোকেল চব্জি অঁ বেপাৰীৰ নহয় বেপাৰীৰ নহয় মানুহটাে পঠিয়াই দিব লাগিছিল মানে মইতো বৰ্তমান হোম ডেলিভাৰী নকৰোঁ না অঁ অঁ ৰ'বাচোন মই এজনক সুজি চাওঁ ঘৰত পঠিয়াব পাৰি নেকি মানে মোৰ মানে দোকানত থাকিব লাগেতো মানুহ নাই সিমান অঁ অঁ যোৱাকালি আপুনি ক'বি লৈ গৈছিল মানে ক'বিটো অলপ বেলেগ আছিল বেগ আছিল অঁ ঠিক আছে দিয়ক দাদা পঠাই দিম অঁ ঠিক আছে